মই মোৰ যেতিয়া ফুলনিখনত এনেকৈ গোটেই ফুলেৰে ভৰা দেখো তেতিয়া নিশ্চয় মোৰ মনতো খুব ভাল লগা খুব ভাল লাগে যে দেখিবলৈ ঠাইখিনি ইমান ধুনীয়া হৈ থাকে সেই ফুলৰ ফুল অকল ফুলেই নহয় আমাৰ মনৰ কাৰণে বা আমাৰ যেতিয়া আমি এনেকৈ ধুনীয়া এটা জেগাত থাকো ফুলেৰে ভৰা থাকে ধুনীয়া শুৱনি হৈ থাকে তেতিয়া আমাৰ মানসিকতাটো খুব ভালে থাকে